মদে কিদৰে স্বাস্থ্য হানি কৰে মানে মদটো স্বাস্থ্যৰ কাৰণে বহুত বেয়া মদে যেনেধৰণে মানুহৰ লিভাৰ ফাংশ্যনটো বেয়া কৰি দিয়ে তেনেধৰণে ভিতৰৰ বহুত পেটৰ তাৰমানে বহুতকেইটা হেৰি বেয়া কৰি দিয়ে এতিয়া আমাৰ অঞ্চলতে লকডাউনৰ সময়ত যিটো ঘৰুৱা মদ এইটো চুলাই বুলি কয় ঘৰুৱা মদ বনাইছিলে আমাৰ শালমৰা টি শালমৰা বাগানৰ অলপ আগলৈ গৈ এইবোৰ আদিবাসী মানুহে বনাইছিলে আদিবাসী মানুহে এইবোৰ কিবা পৰিমাণ চুলাইত কিবা পৰিমাণৰ স্পিৰিট দিব লাগে তাতকৈ অধিক পৰিমাণৰ দি দিয়াৰ ফলত মানুহে খাই বহুত মানুহ সেইদৰে বহুত মানুহৰ মৃত্যু বৰণ কৰিবলগীয়াত পৰিলে এতিয়া সেইদৰে ধৰক ৱাইন এইটো যিটো লালটো খালেও তেনেধৰণে স্বাস্থ্য বহুত হানি হয় এতিয়া কালি পৰহি মোৰ ভাইটিয়ে হ'ব ওচৰ সম্বন্ধীয় ভাইটিৰ দুজন তেনেকৈ সৰুৰেপৰা বেছি পৰিমাণে তেনেকৈ খাওঁতে খাওঁতে এলকহলিক হৈ গ'লগৈ ৰাতিপুৱা শুই উঠিয়েই মদ খাবলৈ দৌৰ মাৰে আকৌ দুপৰীয়া সময়ত তেনেধৰণে ভাত পানী নোখোৱাকৈ মদ খাবলৈ ধৰিলে মদ খাই লাহে লাহে তেহেঁতৰ স্বাস্থ্য অৱনতি ঘটিবলৈ ধৰিলে তাৰপৰা মোৰ গাড়ীতে মই তেনেকৈ চিভিল লৈ গ'লোঁ চিভিলত তেহেঁতৰ ট্ৰিটমেণ্ট দিলে ট্ৰিটমেণ্ট দিয়াৰ পিছত ডক্টৰে ক'লে যে তোমালোকে এইটো মদটো এৰি দিয়া কিন্তু তেহেঁতি এই ট্ৰিটমেণ্ট লৈ পেলাই দুদিন চাৰিদিন এনেকৈ ধৰণে মদটো খাবলৈ বাদ দি দিয়ে তাৰপিছত আকৌ একেই আকৌ দুদিন তিনিদিন যোৱাৰ পিছত আকৌ খাবলৈ ধৰে লাহে লাহে খাই খাই তেহেঁতৰ লিভাৰ ফাংশ্যনটোত লিভাৰত গোটেই পানী জমা হ'ব ধৰিলে পানী জমা হৈ প্ৰথমবাৰ পানী উলিয়াই দিলে উলিয়াই দি আকৌ তেহেঁতক ট্ৰিটমেণ্ট দি কৰি পঠাই দিলে আকৌ এসপ্তাহ নোখোৱাকৈ থাকিলে এসপ্তাহ নোখোৱাকৈ থাকি আকৌ আহি পেলাই তেনেধৰণে লগ সং পাই পেলাই আকৌ গৈ খাবলৈ ধৰিলে খাই খাই লিভাৰ ফাংশ্যনটো একেবাৰে বেয়াই হৈ গ'ল বেয়া হৈ এই আজি দুদিন হৈছে এটা ভাইটি ঢুকাইছে আকৌ এটা ভাইটি অলপ দিন আগত ঢুকালে আজি তিনিমাহমান হৈছে এটা এই পৰহি দিনাখন তেনেকৈ তাৰো মৃত্যু বৰণ হ'ল সেইকাৰণে মানে কি মদটো স্বাস্থ্যপক্ষে একেবাৰে হানিকাৰক সেইকাৰণে পৰাপক্ষত মানুহে মদটো একদম এভইড কৰি চলাটোৱেই ভাল সেইটো মানে স্বাস্থ্যৰ পক্ষে একেবাৰে ভাল বস্তু নহয় আৰুনো কি ক'ম সেইটোৱে মদটো মানুহে নোখোৱাটোৱেই বেছি ভাল হ'ব বুলি ভাবোঁ